এই আপোনাৰ হেৰি হয়নে বাৰু এই ফুড এক্স হয়নে বাৰু ৰেষ্টুৰেণ্ট ফুড এক্স হয় আচ্ছা এই আপোনাৰ এতিয়া কি কি পোৱা যাব বাৰু খানা

অঁ অঁ দিব আপুনি তাৰপিছতে হেৰি খালী মোৰ অকণমান পাৰিলে অকণমান ইমাৰজেঞ্চি আছিলে অলপ ভোকো লাগি আছে পাৰিলে অলপ সোনকালে দিব অঁ মোৰ এড্ৰেছটো আপুনি হেৰি কলেজ তিনিআলি অঁ যিমান পাৰে সোনকালে দিব যিমান পাৰে মানে অলপ আজি এফালে যাবলৈ আছে আৰু ভোকো লাগি আছে যিমান পাৰে সোনকালে দিব ঠিক আছে দিয়ক এতিয়া পাৰিলে ডিছকাউণ্ট দিব দেই অঁ প্ৰাইজটো দেখিছোঁ বাৰু খালি যিমান পাৰে ডিছকাউণ্ট দিব আৰু ঠিক আছে দিয়ক